অঁ মই এই কলেজৰ ছাত্ৰী এগৰাকীয়ে কৈছোঁ

হেৰি মই আপোনাৰ নাম্বাৰটো পাইছিলোঁ এই গাঁওবুঢ়া এজনৰপৰা মই আপোনাক তাঁত বয় বুলি শুনিছোঁ তাঁতৰ বিষয় লৈ সুধিম বুলি ভাবিছোঁ এনেই তাঁত আপুনি কেনেকৈ বোৱা কটা কৰে আপুনি মুগা সূতা ঘৰতে কাটে নেকি বাৰু তাৰপাছত ধৰি লওক কি কেনেকৈ বয় ৰিহা মেখেলা চাদৰ এনেকৈ কি কেনেকৈ বয়

এইবোৰ বিক্ৰী বাট্টা ভালকৈ হয়নে বাৰু বজাৰ ওচৰত আছেনে বাৰু আৰু নুনি পোহে নোপোহে এৰী নুনি তাৰপাছত আৰু তেনেকৈ ধৰণে এৰী সূতাৰপৰা কি কি তৈয়াৰ কৰা হয়

অঁ অঁ অঁ হ'ব তেতিয়াহ'লে মই সেইটোকে জানিব কাৰণে মই মাৰিছিলোঁ হ'ব তেতিয়াহ'লে অঁ অঁ ৰাখিছোঁ